হয় মোৰ তেনে উদযাপনৰ বিষয়ে অভিজ্ঞতা আছে মোৰ জন্মদিন আৰু মোৰ বা বিয়াৰ যিটো অভিজ্ঞতা মোৰ সম্পূৰ্ণৰূপে অভিজ্ঞ আছোঁ সেইটোৰ বিষয়ে সাধাৰণতে এনেকুৱা এটা উৎসৱ হ'লে ঘৰখনত প্ৰায় সাধাৰণতে উলহ মালহৰ উলহ মালহ পৰিৱেশৰ সৃষ্টি হয় সাধাৰণতে ভালেই লাগে মানুহৰ মনসমূহো ফুৰ্তি ফাৰ্তা হৈ থাকে আৰু খোৱা সামগ্ৰীও কিছুমান যোগান ধৰা হয় আলহী শুশ্ৰূষা কৰা হয় পৰিয়ালৰ মানুহ বন্ধুবৰ্গ ইত্যাদি সকলোকে মতা যায় গাঁৱৰ মানুহ ভালেই লাগে সাধাৰণতে মানুহক যিমানেই খুৱাব পাৰি যিমানে আপ্যায়ন কৰিব পাৰি সিমানে নিজৰ নিজৰ নিজৰো ভাল লাগে মনটোও ভাল লাগে খুৱাইছোঁ বিয়া বিয়াতো ভাল লাগে বহুত মানুহক শুশ্ৰূষা কৰিছোঁ যিমানে খুৱাব পাৰিছোঁ খুৱাইছোঁ মাছ মাংসইদি খুৱাইছোঁ জন্মদিনত সাধাৰণতে আমি ইয়াত কেক কাটোঁ কেক দুই তিনিটামান কেক কটা দেখা যায় বিয়াসমূহতো মাছ ভাত মাংস ভাত ইত্যাদিৰে গাঁৱৰ সকলো ৰাইজকে ভোজ ভাত খুওৱা হয় এই গোটেইসমূহ যিদিন এই গোটেইসমূহ মানে অভিজ্ঞতাটো এক সুকীয়া আনন্দটোও এক সুকীয়া গোটেই মানুহৰ মনটো বহুত উলহ মালহ পৰিৱেশৰ সৃষ্টি হৈ থাকে মনটো কিমান ফুৰ্তি হৈ থাকে এইসমূহো মানে উৎসৱ বা অনুষ্ঠান ঘৰখনত হৈ থাকিলে খুবেই ভাল লাগে